আপোনাৰ অঞ্চলত ৰাজহুৱা খেলপথাৰ আছেনে যদি আছে সেইখনত কি কি খেল সাধাৰণতে খেলা হয় হয় আমাৰ ৰাজহুৱা খেলপথাৰ আছে ওচৰতে এখন হাইস্কুল আছে আৰু ৰংগ মঞ্চ আছে আৰু নামঘৰ আছে তাত সৰু ডাঙৰ সকলোৱে খেলা ধূলা কৰে কাবাডী ফুটবল ক্ৰিকেট ইত্যাদি খেল খেলে সৰু ল'ৰা ছোৱালীবিলাকে অলং দলং আৰু নানা বহুত খেল খেলে তাত সাধাৰণতে উৎসৱ পতা হয় বিশ্বকৰ্মা পূজা তাৰপিছত আৰু বিহু মেলাই আৰু বিহুৰ পিছত খেল খেলোৱা হয় মাঘৰ বিহু হোৱাৰ পাছত খেল খেলা হয় হাঁহ কুকুৰাৰ যুঁজ তাৰপিছত হাঁহৰ খেল ইত্যাদি খেলা হয় আৰু লোকৰ সকলোৱে তাত প্ৰীতি ভোজো খায় বেলেগ উৎসৱো পতা হয়